মই মোৰ ফটোবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰোঁ বেছি শ্বেয়াৰ কৰোঁ মই ফেচবুকত ইনষ্টাত ইনষ্টাগ্ৰামত কিয় কৰোঁ মানে যেতিয়া মই ফটো উঠোঁ ভাল লাগে বা যিবোৰ মানে আমাৰ স্মৃতি হিচাপে ৰাখিব বিচাৰোঁ ফটোবিলাক সেইবিলাক মই ফেচবুকত কিয় ফটোখন উঠিছোঁ কি উদ্দেশ্যত উঠিছোঁ সেই বা সেই মেমৰিটো ৰাখিবৰ কাৰণে স্মৃতিটো ৰাখিবৰ বাবে মই ফটো ফটোবিলাক ফেচবুকত শ্বেয়াৰ কৰি থৈ দিওঁ কাৰণ তাত থ'লে হেৰাই নাযায় ম'বাইলটো বেয়া হ'লেও ফেচবুক একাউণ্টটো য'তে হ'লেও যদি আমি লগ অন লগ ইন কৰোঁ ল লগ ইন কৰিলে আমি দেখিবলৈ পাওঁ আকৌ সেই নতুন কি ফেচবুকটো দেখিবলৈ পাওঁ বা ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰি থৈ দিওঁ ইনষ্টাগ্ৰামতো ফটোবোৰ থাকে সকলোৱে দেখিব পায় মই নিজেও লাইক পাওঁ লাইক কৰিলে ভাল লাগে সেইবাবে ইনষ্টাগ্ৰামতো ফটো শ্বেয়াৰ কৰি থওঁ আৰু বেছি মই ফটো শ্বেয়াৰ কৰোঁ হোৱাটছ্এপত হোৱাটছ্এপত কিন্তু ছেফ্টি হয় আৰু হোৱাটছ্এপত কেইটামান নিৰ্দিষ্ট নম্বৰ থাকে আমাৰ সেই নম্বৰকেইটা আমাৰো মাই একাউণ্টত থকা যিখিনি নম্বৰ আছে সেই একাউণ্ট কনটেক কনটেকত থকা নম্বৰখিনিয়ে পাওঁ কনটেক্ট নম্বৰখিনিয়ে চায় বা মোৰ বন্ধু বান্ধৱী যিসকলৰ লগত মই ফ্ৰেণ্ডশ্ৱিপ আছে ফ্ৰেণ্ড আছে তেওঁলোকেহে দেখা পায় তেওঁলোকে খবৰ লয় বা কমেণ্ট কৰে তেতিয়া ভাল লাগে সেইবাবে মই শ্বেয়াৰ কৰোঁ